যান বাহন চলাৰ ক্ষেত্ৰত আমি বহুত সাৱধানতা অৱলম্বন কৰিব লগা হয় বিশেষকৈ আমাৰ টু হুইলাৰ বাইক বাইক চলাওঁতে আমি আকৌ বহুত বেছি সাৱধানতা অৱলম্বন কৰিব লগা হয় কাৰণ কি হয় আমি ট্ৰেফিক নিয়ম মানি চলিব লাগিব কাৰণ মানে কি মানুহৰ ধৰক ক্ৰচ হ'ব ৰাস্তা ক্ৰচ হ'ব তাত আমি ট্ৰেফিক নিয়ম যি আছে সেইটো মানিব লাগিব নহ'লে কি হয় যিহেতু টু হুইলাৰ এই টু হুইলাৰক আমি এনেকুৱা হয় বেছি স্পীডত থাকিলে গাড়ীখন খুব জোৰকৈ হঠাতে ব্ৰেক মাৰিব নোৱাৰোঁ কাৰণ ব্ৰেক মাৰিলে আকৌ গাড়ীখন চিটিকি যাব ব্ৰেক নামাৰিলে হয়তু কোনোবা মানুহ বা যিকোনো এটাই খুন্দা খাব পাৰে গতিকে এই ক্ষেত্ৰত সদায় মানে বাইক চলোৱাৰ ক্ষেত্ৰত টু হুইলাৰ চলোৱাৰ ক্ষেত্ৰত বহুত সাৱধানতা অৱলম্বন কৰিব লাগে আৰু বিশেষকৈ কি হয় এই বাইকৰ বা টু হুইলাৰৰ ক্ষেত্ৰত আমাৰ যিটো হেলমেট হেলমেট আমি সদায় ব্যৱহাৰ কৰিব লাগে মানে উইডাউট হেলমেট আমি আচলতে বাইক টু হুইলাৰ এখন ষ্টাৰ্ট কৰিবই নালাগে গতিকে পুলিচৰ যিটো আমাৰ ট্ৰেফিক ৰুল যিখিনি হয় সেইখিনি মানে কোৱা হয় সেইখিনি মানিব লাগে বেয়া বতৰত আমি বাইকখন খুব সাৱধানতাৰে চলিব লাগে যদি ৰাস্তা বেয়া তেতিয়াহ'লে আমি স্পীডতো কন্ট্ৰলত ৰাখিব লাগে লাহে লাহে চলাব লাগে বা ক'ৰবাত ঠাইত এনেকুৱা হ'ব পাৰে ভূমিস্খলন হ'ব পাৰে আগত গতিকে তেনেকুৱা যদি সম্ভাৱনা থাকে তেতিয়াহ'লে আমি দৰকাৰ হ'লে অলপ সময় ৰৈ হ'লেও অবজাৰ্ভেশ্বন কৰিহে যাব লাগে ঠিক তেনেকে জীৱ জন্তু বা কিবা ৰাস্তাত থাকিব পাৰে সেইটো আগতে ইনফৰ্মেশ্ব্য়নটো আগতে অলপ লৈ পেলাই আমি সাৱধানতাৰে এই বাইক চলাব লাগে